যদি মই কেতিয়াবা বাহিৰৰ দেশলৈ ফুৰিবলৈ যাওঁ তেনেহ'লে সেই দেশখন হ'ব আমেৰিকা আমেৰিকাত মই যাবলৈ যথেষ্ট হেপাহ আৰু ইচ্ছা আছে কাৰণ আমেৰিকা হ'ল পৃথিৱীৰ বৰ্তমান সময়ৰ আটাইতকৈ প্ৰভাৱশালী আৰু উন্নত দেশৰ ভিতৰত এখন আমেৰিকাৰ বৰ্তমান যি ক্ষমতা আৰু পাৱাৰ ই পৃথিৱীৰ সৰ্বস্ববিদিত ইয়াৰ জড়িয়তে আমেৰিকাই বৰ্তমান সময়ত পৃথিৱীৰ সকলো সকলো ধৰণৰ বিশেষকৈ অৰ্থনৈতিক ক্ষমতাটো বৰ্তমান সময়ত দখল কৰি আছে আমেৰিকাৰ সামৰিক শক্তি আৰ্থিক শক্তি আৰু ইয়াৰ যি চফ্ট পাৱাৰ সি পৃথিৱীৰ সকলো দেশৰ ওপৰতে কেনেবা নহয় কেনেবাকৈ প্ৰভাৱ বিস্তাৰ কৰি আছে আৰু আমেৰিকাৰ যিসমূহ চিটি যেনে নিউয়ৰ্ক কেলিফৰ্নিয়া ৱাশ্বিঙটন ডি চি ইয়াৰে যিবিলাক টাউন পদ্ধতি তথা আৰ্কিটেক্সাৰ নিশ্চয় চাবলগীয়া আৰু পৃথিৱীৰ প্ৰায় সকলো মানুহৰে মনত এটা হেপাহ থাকে যে এবাৰ আমেৰিকা যাম আৰু তাত দৰ্শন কৰিম তাৰ আৰ্কিটেক্সাৰ তাৰ কালচাৰ তাৰ আৰ্ট ইত্যাদি ইত্যাদি ইয়াৰ ওপৰিও আমেৰিকাৰ যেনে পৃথিৱীৰ বিখ্যাত চফ্টৱেৰ কোম্পেনী যেনে মাইক্ৰ'চফট আৰু মোবাইল কোম্পানী এপল এইবিলাক একো একোটা আমেৰিকান কোম্পানী সেইসকলৰ হেডকোৱাটাৰসমূহ চাবলৈ মোৰ মনত নিশ্চয় হেপাহ আছে আৰু সুবিধা পালে এবাৰ যায় চাম তাৰোপৰি আমেৰিকান ফুডছ কে এফ চি কে এফ চিৰ দৰে বিশ্ববিখ্যাত বিশ্ববিখ্যাত ফুড কোম্পানী আমেৰিকাৰে ডেনাহে আমেৰিকাৰেই হয় গতিকে সেইসমূহৰ জৰিয়তে আমেৰিকান দিছৰো এটা সোৱাদ ল'বলৈ মন আছে আৰু সময় সুবিধা মিলিলে নিশ্চয় আমেৰিকা যাম আমেৰিকাৰ যি সংসদ ভৱন হোৱাইট হাউচ তাক এবাৰ দৰ্শন কৰাৰো নিশ্চয় এটা ইচ্ছা আছে কাৰণ যি হোৱাইট হাউচ গোটেই পৃথিৱীৰ ডেমক্ৰেটিক কাণ্ট্ৰীসকলৰ ত্ৰাণকৰ্তা টাইপ ত্ৰাণকৰ্তা হিচাপে সদায় নিজকে স্বিকৃতি দি আহে আৰু গোটেই পৃথিৱীৰ আটাইতকৈ শক্তিশালী চৰকাৰখন এই হোৱাইট হাউচতে বহে আৰু ইয়াতেই আইন প্ৰস্তুত কৰে গতিকে এবাৰ হোৱাইট হাউচ চাবলৈ নিশ্চয় মন আছে ইচ্ছা আছে